আমাৰ পাকঘৰত ৰান্ধিবলৈ ব্যৱহাৰ কৰা বস্তু পাবলৈ নাইকীয়া হৈছে যেনেকৈ মাটিমাহৰ লগত খাৰ খাবলৈ আজিকালি ল'ৰা ছোৱালীয়ে প্ৰায় নেজানেই আৰু আমি আজিকালি চেঙা মাছ নেদেখাই হ'লোঁ আমিয়ে নেদেখা হ'লোঁ আমাৰ আই আইসকলে বা মা মাসকলে আইতাসকলে যেনেকৈ পাইছিলে আজিকালি তেনেকৈ নেদেখা হ'লোঁ আমি আমিয়ে নেদেখা হ'লোঁ আমাৰ ল'ৰা ছোৱালীয়েতো দেখাই নাই আৰু আগতে যেনেকৈ কাছ মাৰিছিলে কাছ আমাৰ দেউতাসকলে যেনেকৈ খাইছিলে আজিকালি আমি কাছ নেদেখা আৰু কাছ মাৰিলে আকৌ আজিকালি মানে অপৰাধমূলকেই হ'ল আৰু তেনেকৈ পহু মাৰিলেও পহু মাৰিব নোৱাৰে পহু মাংসও আজিকালি ল'ৰা ছোৱালীয়ে খাবলেই পোৱা নাই পহুৱে যেনেকৈ যে পহু মাংসৰে মগুমাহে খাবলৈ বহুত ভাল লাগে আৰু তেনেকেদি চিতল মাছে মগুমাহে ভাল লাগে আকৌ কাৱৈ মাছ একেবাৰে নেদেখা নিচিনা হৈছোঁ চেঙা মাছ দেখিয়ে পোৱা নাই এতিয়া এতিয়াৰ ল'ৰা ছোৱালীবিলাকে সেইবিলাক চিনিয়ে নেপায় চেঙা মাছ তেনেকেদি কাছ দেখিয়ে পোৱা নাই ছবিত দেখিছে আৰু আজিকালি জীৱিত হিচাপে এনেকৈ দেখিয়ে পোৱা নাই আৰু খাবলৈনো ক'ত আৰু পাব তেনেকেদি আজিকালি মানধনিয়া দিলে যেনেকৈ মাংসকণ খাবলৈ ভাল লাগে বা মাটিমাহৰ লগত যেনেকৈ খাৰ দিলে খাবলৈ ভাল লাগে বা খাৰ দি পেনাই ভাত ভাজিলে আগৰ মানুহবিলাকে যেনেকৈ খায় আজিকালি ল'ৰা ছোৱালীয়ে খাবলৈ পোৱা নাই বা দেখিও পোৱা নাই নাজানেই আমিয়ে আজিকালি নেদেখা নিচিনা হৈছোঁ তেনেদৰে মা কাৱৈ মাছে যেনেকৈ বনশাকে বনালে যিমান ভাল লাগে আজিকালি ল'ৰা ছোৱালীবিলাকে সেইবিলাক কাৱৈ মাছো নেদেখা নিচিনাই হৈছে বিল পুখুৰীত তেনেকৈ দি কাৱৈ মাছ আজিকালি নাহেই আজিকালি প্ৰত্যেকৰ ঘৰে ঘৰে ফিছাৰী খানিছে মানে ফিছাৰীত মাছ দিয়ে সেইবিলাকেই দেখিছে তেনেকৈ ছবিত দেখিলেহে দেখা ইভাগে তেনেকৈ লোকেল মাছটো নেদেখা নিচিনাই হৈছেগৈ আৰু বিল পুখুৰীবিলাক পুতিয়ে পেলাইছে আজিকালি পানী আহি বানপানী আহি পুখু বিল পুখুৰীবিলাক সম্পূৰ্ণ পুতিয়ে পেলালেহি সেইকাৰণে প্ৰত্যেকৰ ঘৰে ঘৰে যেতিয়া ফিছাৰী মাছ দিলে সেইবিলাক মাছে আজিকালি ল'ৰা ছোৱালীবিলাকে প্ৰায় দে চিনি পায় তেনেদৰে আৰু